আমি যিহেতু খেতিয়ক মানুহ খেতি কৰিয়েই পেট পুহি আছোঁ আমিতো খেতিৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব খেতিৰ ওপৰত নিৰ্ভৰ নকৰিলেতো আমি খাব নেপাম দুবেলা দুমুঠি ক'ৰ পৰা খাম ক'ৰ পৰা আমি পাম বতৰলৈ চাই থাকিলে নহ'ব নহয় বতৰৰ বেয়া বানপানী এতিয়া প্ৰতিবছৰে ধান খাই আছে আমাৰ সেইবুলি জানো আমি হাত সাৱটি বহি থাকিলে হ'ব নহ'ব নহয় সেইবাবে আমি কৰোঁ কি যি হয় হ'ব প্ৰথমতে আমি বানপানী অহাৰ আগমুহূৰ্ততে ধান পেলাবৰ কাৰণে যত্ন কৰোঁ বতৰৰ কিছুমান বতৰৰ লগত কথা আছে যিকোনো বতৰত যিকোনো খেতি ভাল নহয় কিন্তু এতিয়া উপায় নাই ৰিক্স ল'বলগীয়া হৈছে এই কাৰণেই আমি ৰিক্স ল'বলগীয়া হৈছে যিহেতু বেলেগ আৰু বিকল্প নাই আছে মাথোঁ আমি অন্য পদ্ধতিৰে বানপানী অহাৰ আগত কেনেকৈ আমি ধান আমি কাটিব পাৰোঁ যিহেতু ধান বা ধান ৰোৱাৰ সময়ত যদি বানপানী আহে ধানটো খাই যাব আৰু যদি পকিব লোৱাৰ সময়তো যদি ধান বানপানী আহি যায় তেতিয়াওতো একেদিনাইতো ধানবিলাক কটাটো যিহে যদিহে সম্ভৱ নহয়ে তেতিয়াহ'লে আমি কেনেকৈনো কাটিম সেইকাৰণে আমি এতিয়া মেচিন পদ্ধতিৰে খেতিবোৰ কৰিবলৈ লৈছোঁ বানপানী অহাৰ আগে আহে আমি যেনেকৈ যিকোনো উপায়েৰে পানী সিঁচি আমি ধান পেলাওঁ আমি ৰুওঁ আৰু ধান দাওঁ কাটিব কটাৰ আগমুহূৰ্তত বানপানী অহাৰ আগে আগে আমি ধানবিলাক উঠাওঁ তাৰ বাহিৰে আমাৰ বেছি বিকল্প আৰু একো নাই আমি মেচিন খেতি কৰিবলৈ এতিয়া বাধ্য হৈছোঁ তাত ৰিক্স ল'বই লাগিব কাৰণ নহ'লে আমি গোটেই বছৰ পেটত গাঁঠি দি থাকিব লাগিব খাবলৈ আমাৰ হাতত একোৱেই নাথাকিব আৰু বানপানী আহে বা নাহেটো প্ৰকৃতিৰ কথাতো ক'ব নোৱাৰি বতৰৰ যিহেতু ভৰষা কৰিব নোৱাৰি মেচিনে মেচিনৰ ধানখিনি গোটাই লৈ বছৰটোৰ কাৰণে আমি মেচিনেৰে কৰা খেতিখিনি নিজৰ পেটৰ কাৰণে আহাৰৰ কাৰণে আমি ৰাখি থৈ বতৰলৈ মানে কাণসাৰ নকৰি ৰিক্স লৈ অন্য খেতি কৰোঁ পানী খালে খালে আকৌ পানী যোৱাৰ পাছত আকৌ মানে ওখ ঠাই য'ত মানে কঠীয়া থাকে বা কাৰোবাৰ যদি ভাল ঠাইত থাকে বা বানপানীয়ে চুব নোৱাৰে তে তেনেকুৱা মানুহবিলাকৰ পৰা কঠীয়া আকৌ কিনি আনি বানপানী যোৱাৰ পিছত আকৌ সেইবিলাক নতুনকৈ চহাই ৰুই খেতি কৰোঁ নহ'লে তাৰ বিকল্প আৰু একো নাই